অঁ অঁ ভাওনা আছে বুলি কৈছে আকৌ তই চাব যাবি নে কি অঁ যাম বুলি ভাবিছোঁ আকৌ কেইটা বজাত যাবি এই ভাওনা নটামান বজাত আৰম্ভ হ'ব বুলি কৈছে আমাৰ লগত আমাৰ সেই পোৱালীকেইটা যাব বোলে আকৌ হেৰি মা কি বুলি কয় হেৰি শাহুমা যাব হেনো তাত অঁ তহঁতৰ কোন কোন যাব হে কণ দাদা জানো যায় নাযায় আহি পালে মানে ডিউটীপৰা আহি পালে যাব চাগৈ অঁ অঁ ভাত পানী খাই ল'বিনে অঁ তাৰপিছত এই মই এনেই চিম্পুল মেখেলা চাদৰ এযোৰ পিন্ধি যাম তই কি পিন্ধি যাবি অঁ তাৰ হেৰি নহয় চেই অঁ তাৰ অঁ তাৰ হেৰি কি বুলি কয় চেন্দেল পিন্ধি যাবিনে আকৌ হে হেৰাই হেৰাই থাকে যদি

অঁ সেইটোকে কৰিব লাগিব তাৰ অঁ অঁ অঁ অঁ আৰু হেৰি কৰিবি চক লগৰ চকী কেইখনমান লৈ ল'বি বহিবলৈ

হ'ব দে নহ'লে